হেলৌ এইটো ডেলিচিয়াচত লাগিছেনে বাৰু ফোনটো অঁ হয় মই কাকজানৰপৰা কৈছিলোঁ মই আপোনালোকৰ ৰেষ্টুৰাখনৰ নাম্বাৰটো গগুলৰপৰা পালোঁ বাৰু গতিকে মই এটা ইভেণ্টৰ কাৰণে আপোনালোকৰপৰা কিছুমান খাদ্য অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ অঁ অহা দেওবাৰে যদি আপোনালোকে পাৰে তেতিয়াহ'লে আপোনালোকে মোক মেন্যুখন হোৱাটচাপত পঠাই দিব তেতিয়া মই তাত যিখিনি মোৰ পচন্দ হয় তেতিয়া মই সেই ইভেণ্টটোৰ কাৰণে অৰ্ডাৰ কৰি দিব পাৰিম আপোনালোকেতো চাগৈ ঘৰত বস্তু দি যায় অঁ গতিকে তাৰপৰা চাই পেলাই মই আপোনালোকক জনাই দিম যে মোক কোনখিনি বস্তুৰ প্ৰয়োজন হয় বা কিমানখিনি পৰিমাণৰ লাগিব গতিকে আপোনালোকে অহাৰ আগত মোক এবাৰ ফোন কৰিব মই মোৰ লকেশ্যনটো পঠাই দিম বাৰু অঁ ঠিক আছে ঠিক আছে ধন্যবাদ